আজিকালি মানে কথাটো এনেকুৱা হ'ল বজাৰত ধৰক মানে ঔষধ খোৱাই মানে যিবিলাক মানে ভেজাল মানে মুৰ্গী হওক মানে পঠা ছাগলী হওক গাহৰি হওক এইবিলাকক মানে যিবিলাক মানে ধৰক খুৱাইছে খেতি খেতি মানে ঔষধ খোৱাইছে মানে ঔষধ খোৱাই পেলাই যে এতিয়া মানে বজাৰত বিকিছে বা মাৰিছে বজাৰতে তেনেকৈ কৰাটো ইমান ভাল কথাটো নহয় মানে কিয়নো মানে যিটো নেকি জীৱ মানে য'ত নেকি মানে মাৰিব লাগে এটা ধৰক ছাগলী এটা বা গাহৰি এটা য'ত মৃত্যু দিব লাগে তাত মৃত্যু নিদিয়ে মানে কিছুমানে ধৰক মানে মুকলি জেগাতে দি দিয়ে ন মুকলি জেগাত দিয়াৰ লগে লগে মানে কি হয় মানে বহুতখিনি মানুহে দেখা পাই যায় মানে যিটো নেকি বস্তু বজাৰলৈ গ'লে আমি ধৰক দেখিবলৈ পাব নালাগে মানে যিটো নেকি জীৱ হত্যা কৰিছে মানে সেই হত্যাটো আমিও দেখিব নালাগে ল'ৰা ছোৱালীও দেখিব নালাগে যোনজনে কৈছে সেইজনেহে দেখিব লাগিব অকল আৰু মানে তো সেইবিলাক মানে ভেজাল ঔষধ খুৱাই পেলাই মানে এনেকুৱা কৰিছে মানে উভৈনদী কৰি দিছে মানে এইবিলাক কাৰ্য মানে বন্ধ কৰিব লাগে এইটো কাৰণেই চৰকাৰৰ হওক বা অন্য সংস্থাই হওক মানে এইটো কাৰণে বন্ধ কৰিব লাগে যাতে কাৰো চকুত মানে পৰাকৈ মানে এইটো দিব মানে মৃত্যু মুখলৈ ঠেলি দিব নালাগে মানে মানুহক দেখুৱাই পেলাই মানে নিৰ্দিষ্ট ঠাই ল'ব লাগে আৰু মুকলিমূৰীয়াকৈ মানে বস্তুখিনি ৰাখিবও নালাগে মানে ধৰক এক কিলোমিটাৰ মিটাৰ দূৰে দূৰে হ'লেও বেয়া নহয় বা ইমান ওচৰত ঘনকৈ মানে ধৰক এতিয়া তিনিখন বা চাৰিখন ছাগলী দোকান আছে তাতে যদি আপোনাৰ ধৰক চাৰিটা জীৱ হত্যা কৰিছে ধৰক একেজনেই দেখি গৈছে চাৰিটা জীৱ হত্যা কৰা মানে তো একে ওচৰতে আছে মানে তেতিয়া মানে সেই কাৰ্যটো দেখি পেলাই মানে ধৰক তেওঁও মনতে দুৰ্বলতা এটা আহি যি গৈছে মানে যে যিটো নেকি আমি দেখিবলৈ পাব নালাগিছিলে মানে সেই জীৱটো প্ৰতি মানে সেইটোকে আমি দেখা পাই গৈছোঁ মানে সেই দেখা পাই যোৱাত মানে তেতিয়া বহুতখিনি মানে মনটো ভাগি পৰে ন এতিয়া কি কৰিছোঁ কি নাই মানে জীৱটোতো একোক গাত দুখ নাই তেওঁলোকে ইমান মুকলিমূৰীয়াকৈ ধৰক বাকীসকলক দেখুৱাই পেনাই মানে সেই জীৱটোক তেনেকৈ মানে হেৰি কৰিব নালাগে আৰু মানে হত্যা কৰিব নালাগে মানে সকলোবিলাক তেনেকুৱা মুৰ্গীও তেনেকুৱা এই গাহৰিও তেনেকুৱা ধৰক কিছুমানে ধৰক ক'ৰবাত মাৰি কৰি আনি ধৰক কোনো বেলেগ জেগা কাটি কৰি বিক্ৰী কৰি বিক্ৰী কৰিলেও কি হ'ব সেই মৃত্যু জেগাডোখৰ মানে সকলো মানুহক দেখুৱাব লাগে নিৰ্দিষ্ট ঠাই ল'ব লাগে নিৰ্দিষ্ট দোকান ল'ব লাগে মানে নিৰ্দিষ্ট জেগা ল'ব লাগে মানে সকলোকে মানে সেইখিনি দেখুৱাই পেলাই অশান্তি কৰিব নালাগে আৰু মৃত্যুখিনি মানে দেখুৱাব নালাগে মানে যোনে যেনেকৈ কৰিছে কৰি থাকক মানে আবদ্ধ ৰুম ৰাখি পেলাই মানে সকলোৱেটো নকৰে সেইখিনি কাম যোনসকলে কৰে তেওঁলোকে সেইখিনি কাম কৰিব পাৰে বা চৰকাৰক হ'লেও বা কোনোবা সংস্থা হ'লেও সেইখিনি ব্যৱস্থা ল'ব লাগে মানে ভালকৈ পৰিপাটিকৈ ৰাখিব লাগে আৰু যাতে সেইখিনি নেদেখা মানুহে মানে দেখিব নালাগে তেওঁলোকে কি মানে কিছুমান বালক ল'ৰা সৰু ল'ৰা ন সিহঁতি দেখি যাব ন দেখি গ'লে ভয় খাই যাব ঠিক তেনেদৰে এটা কাহিনী নিজৰ লগতো হৈছিলে সেই কাহিনীখিনি কৈ নিদিওঁ আৰু এতিয়া মানে সেইটো কাৰণে সেইটো কথালৈ মানে তেনেকৈয়ে কৈছোঁ যে কোনোবা সংস্থাই হ'লেও বা চৰকাৰে হ'লেও সেইটো ওপৰত পদক্ষেপ ল'ব লাগে যাতে মানে দেখাকৈ নহয় মানে জীৱটো হত্যা নেদেখাকৈ মানে যাতে কোনেও মনত দুখ নাপায় আঘাত নাপায় যাতে মৃত্যু হোৱাটো দেখিবলৈ নাপায় ঠিক তেনেদৰে মানে খোৱাসকলে খাব বিকাসকলেও বিকিব মৰাসকলেও মাৰিব তেওঁলোকে যাতে সুবিধা চাই মানে কাৰো যাতে অসুবিধা নোহোৱাকৈ বস্তুটো ৰাখিব লাগে আৰু ব্যৱস্থাটো তেনেকৈয়ে ল'ব লাগে